যিহেতু মানুহৰ কোনো কোনো এখন ঠাইলৈ ভ্ৰমণ কৰা মানুহৰ মানে নিজৰ দৃষ্টিভংগী বেলেগ বা মানুহৰ লক্ষ্যটো বেলেগ কিছুমানে কোনো এখন ঠাইলৈ যায় নিজৰ অৱসাদ দূৰ কৰিবৰ বাবে কিছুমানে যায় বিনোদন উপভোগ কৰিবৰ বাবে কিছুমানে যায় সেই ঠাইখনৰ বিষয়ে জানিবলৈ বা সেই ঠাইখন কিহৰ কাৰণে বিখ্যাত তাত সেই ঠাইখন কিহৰ কাৰণে জনাজাত সেইটোৰ বিষয়ে জানিব মোৰ তেনেকৈ এটা আছে মই সেই ঠাইখনৰ বিষয়ে জানিবলৈ মন যায় বা সেই ঠাইখনৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য বা যিটো বিনোদন সেইটো উপভোগ কৰিবলৈ যাওঁ বা সেইটো চাবলৈ যাওঁ যিহেতু প্ৰতিখন ঠাই কিছু নহয় কিবা নহয় কিবা এটা ইতিহাস থাকে বা ঠাইখনত কিবা নহয় কিবা এটা জানিবলগীয়া বিষয় থাকে গতিকে সেই বিষয়বোৰ চাবলৈ বা সেই বিষয়বোৰ জানিবৰ বাবে মই কোনো এখন ঠাইলৈ যাওঁ লগতে সেই ঠাইখন কিহৰ কাৰণে বিখ্যাত বা তাত সেই ঠাইখনত এনেকুৱা কি বস্তু আছে যিটো অন্য ঠাইত নাই বা কিটো যিটোৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে সেই ঠাইখন গতিকে সকলোবিলাক চাবৰ বাবে মই ভ্ৰমণ কৰি বেছি ভালপাওঁ বিশেষকৈ মই সঘনাই ভ্ৰমণ কৰোঁ কোনো ঠাইলৈ অন্য ঠাইলৈ লগতে সেই ঠাইখনত যিখন ঠাই মানুহখিনিৰ লগত বা মানুহখিনি মনৰ কথা কেনেকুৱা বা মানুহখিনি থকাৰ ধৰণ কেনেকুৱা খাদ্যাভ্যাস কেনেকুৱা সাজপাৰ কেনেকুৱা এই সকলোবিলাক চাবৰ বাবে বা সকলোবিলাক অধ্যয়ন কৰিবৰ বাবে যাওঁ যিহেতু ভ্ৰমণৰপৰা মানুহে জ্ঞান লাভ কৰে বা ভ্ৰমণৰপৰা মানুহে বিভিন্ন ধৰণৰ কথা জানিব পাৰে গতিকে ময়ো ময়ো তেনেধৰণে সেই ভ্ৰমণৰপৰা জ্ঞান লাভ কৰিব পাৰোঁ জ্ঞান লাভবৰ বাবে যাওঁ বা সেই জ্ঞান লাভ কৰোঁ সেই ঠাইখনৰপৰা এই ভ্ৰমণৰপৰা গতিকে মানুহভেদে সকলোৰে ছইচটো বেলেগ বা সকলোৰে মনৰ ভাবটো বেলেগ সকলোৰে সকলোৱে বেলেগ বেলেগ বস্তু বিচাৰে গতিকে ময়ো বেলেগতকৈ বেলেগ বিচাৰি মানে কোনো এখন ঠাইলৈ ভ্ৰমণ কৰোঁ বা সেই ঠাইখনলৈ যাওঁ